ধৰ্মীয় অন্ধবিশ্বাস সৰ বিষয়ে ক'বলৈ গ'লে ধৰ্মীয় অন্ধবিশ্বাস বিশেষকৈ আমাৰ কিছুমান অঞ্চলত দেখা যায় যিবিলাক ঠাইত শিক্ষিত হাৰ কম তেনেকুৱা ধৰণৰ ঠাইবিলাকতেই বিশেষকৈ দেখা যায় আমি আমাৰ মোৰ অনুমান মতে বিশেষকৈ আমাৰ যিবিলাক অঞ্চল আছে বিশেষকৈ আদিবাসী অঞ্চলত বেছিকৈ এই সমস্যাবিলাক দেখা যায় ধৰ্মীয় অন্ধবিশ্বাস এই অঞ্চলবিলাকৰ শিক্ষিতৰ হাৰবিলাক যথেষ্ট কম যেনেকৈ ডাইনী হত্যা এনেকুৱা ধৰণৰ বহুতখিনি অন্ধবিশ্বাস আছে আৰু এইবিলাক সমস্যা সমাধান কৰিবলৈ হ'লে যথেষ্ট সজাগতা মূলক কাৰ্যসূচী দৰকাৰ আছে এই সজাগতামূলক কাৰ্যসূচীসমূহৰ যেনে বাটৰ নাট কিবাকিবি এনেকুৱা ধৰণৰ কিছুমান নাটৰ জৰিয়তে ধৰ্মীয় অন্ধবিশ্বাসবিলাক আঁতৰ কৰিব পৰা যাব যায় বুলি মই ভাবোঁ